বিয়া বিয়া হৈছে আমাৰ অসমীয়া সমাজৰ এটা অতি পৱিত্ৰ অনুষ্ঠান আৰু ইয়াত বিভিন্ন ধৰণে কৰা হয় আমাৰ অসমীয়া সমাজত বিয়া স্থান অনুসৰি ঠাই অনুসৰি বেলেগ বেলেগ আমাৰ এতিয়া গাঁৱত যদি আমি ইয়াত এই ক্ষেত্ৰত পৰ্যবেক্ষণ কৰোঁ বিবেচনা কৰোঁ তেনেহ'লে আমাৰ গাঁওখন এখন সোণোৱাল জনগোষ্ঠীৰ গাঁও আৰু ইয়াত আমি বিয়াৰ ক্ষেত্ৰত কিছুমান কথা বতৰা পাতিবলৈ হ'লে দুইখন ঘৰৰ মিল থাকিব লা লাগিব আৰু ল'ৰা ডেকা বা জীয়ৰী দুইজনে ইজনে আনজনক জনাটো অতি প্ৰয়োজন আৰু মে মূল কথাটো হৈছে যে বংশ আমাৰ সোণোৱাল জনগোষ্ঠী অৰ্থাৎ আমাৰ গাঁওখন যিহেতু এখন সোণোৱাল জনগোষ্ঠীৰ গাঁও গতিকে আমাৰ বংশৰ ওপৰত বহুতো নিৰ্ভৰ কৰে একেটা বংশৰ যদি হয় তেতিয়াহ'লে বিয়াৰ ক্ষেত্ৰত সমাজে বা ঘৰে সন্মতি নিদিয়ে বা সোণোৱাল হওঁক বা অন্য জনগোষ্ঠীৰে হওঁক একে বংশৰ বা একে পৰিয়ালৰ হ'লে বিয়াৰ ক্ষেত্ৰত কিছু বাধা আহি পৰা দেখা যায় কাৰণ ইয়াৰ ক্ষেত্ৰত কিছুমান বৈজ্ঞানিক দৃষ্টিভংগী আছে যি আমাৰ পূৰ্বপুৰুষ পূৰ্বৰে পৰা আমাৰ সমাজত প্ৰচলিত হৈ আহিছে এক নিয়ম হিচাপে আৰু আমাৰ সোণোৱাল জনগোষ্ঠীত আৰু এটা নিয়ম আছে যে পৰিয়াল পৰিয়াল একে পৰিয়ালৰ হ'লেও আমাৰ বিবাহৰ ক্ষেত্ৰত সমাজে বা ঘৰখনে সন্মতি নিদিয়ে তেনেস্থলত কিছুমান দেখা যায় ডেকা জী জীয়ৰীয়ে ভাল পোৱাৰ যি প্ৰেমত পৰি মনে মনে পলাই যায় নতুবা যদি ঘৰ বা তাৰ বিপৰীতে যদি ল'ৰা ছোৱালী দুইখন ঘৰেই বিয়াখনত সন্মতি দিয়ে তেতিয়াহ'লে খুজি নিয়াও এটা পৰম্পৰা আছে আৰু অন্য এক পৰম্পৰা হৈছে যে পলুৱাই নিয়া যদিহে ডেকা আৰু জীয়ৰীৰ মাজত মনৰ মিল হয় তেতিয়াহ'লে ঘৰখনে গম নোপোৱাকৈয়ে বিশেষকৈ ছোৱালীৰ ঘৰত গম নোপোৱাকৈয়ে আমাৰ ল'ৰাঘৰে বা ডেকাল'ৰাসকলে ছোৱালীজনীক মনে মনে পলুৱাই নিয়ে এনেকৈও আমাৰ বিবাহ পদ্ধতি হোৱা দেখা যায় কিন্তু এই আমাৰ বিবাহ পদ্ধতিৰ ক্ষেত্ৰত এজনে এখন ধৰে আৰু আন এখন ঘৰৰ সন্মতিমৰ্মে যিখন বিয়া হয় সেইখন বিয়াহে অতি উৎকৃষ্ট বিবাহ হিচাপে সমাজে গণ্য কৰে